অ' কওকচোন অ' মই আপোনাৰ দিছা কমপ্লেক্সৰ হোম অ'নাৰে কৈছোঁ

হয় হয় মানে নতুনকৈ আপোনাৰ নতুনকৈ অলপ মেৰামতি কৰা হৈছে তাৰ কাৰণে মানে নতুন কিছুমান অ' ৰিন'ভেশ্যনৰ কাম চলি আছে মানে যিহেতু মই আপোনাৰ নামটো শুনিলোঁ মানে ইণ্টেৰিয়'ৰ ডিজাইনাৰ হিচাপে সেইকাৰণে আপোনাৰ পৰা মানে কিছুমান হেৰি ল'বলৈ বিচাৰিছোঁ মানে আইদিয়া লৈ মেলি ঘৰটো মানে কিছুমান ডি ডিজাইন দিবলৈ বিচাৰিছোঁ

অ' অ'

অ'

অ' মই যিহেতু মানে হোম ওনাৰ মানে এনেকুৱা ভাড়াতীয়া মালিক হয় তাৰ হিচাপে মানে মেৰামতি কৰি আছোঁ মূল চাৰিটা মানে আপোনাৰ পাৰ্ট আছে বিল্ডিঙটোৰ মানে চাৰিটা ভাড়া আছে ধৰি লওক তাত মানে এটা ভাড়াত আপোনাৰ এটা বেডৰুম আছে এটা গেষ্ট ৰুম এটা হল আছে আৰু আপোনাৰ মানে কিটচেন আৰু বাথৰুম মানে এটাচ আছে তাত মানে কেনকুৱা ধৰণৰ একে ডিজাইনৰ ডিজাইন একে বিচাৰিছোঁ যিহেতু ভাড়া হয় কিন্তু অকণমান ধৰি লওক তাৰ মানে কালাৰ হওক বা তাৰ কিছুমান গ্ৰাফিক্স কিছুমান অকণমান বে বেলেগ বিভিন্ন ধৰণৰ হ'লে ভাল হয় অ' কালাৰৰ মানে মই আপোনাৰ পৰা অকণমান আইদিয়া পালে ভাল পাম হয়

হয় হয় আপুনি মানে অ' অ'

অ' হয় অ' ঠিক আছে এইটো মোৰ নম্বৰ হয় ইয়াতে আপুনি মোক আপুনি মানে হোৱাটছএপ কৰি দি দিবলৈ দি দিব পাৰিব অ' মই চাই ল'ম তেতিয়া আপোনাক মানে মই আপোনাক ডিজাইনখিনি আৰু কালাৰবিলাক কালাৰখিনি চইচ কৰি আপোনাক মই মানে জনাম

মোক মানে মানে আপোনাৰ এক মাহৰ ভিতৰত এইখিনি কমপ্লিট কৰিব লাগে আৰু মোৰ বাজেট আপোনাৰ ধৰি লওক টু লেখ ফিফটিমান হ'ব অ' পাৰ ফ্ল'ৰ নহয় পাৰ ফ্ল'ৰ আপোনাৰ ওৱান ফিফটিমানকৈ ধৰিছোঁ অ' অ' অ' অ' ঠিক অ' ঠিক আছে অ' অ'

হয় হয় অ' ঠিক আছে